বৰ্তমান সময়ৰ এটি আমোদজনক বিষয় হৈছে ৰাজনীতি ৰাজনীতি অৰ্থাৎ ৰজাই য'ত প্ৰজাৰ স্বাৰ্থৰ ক্ষেত্ৰত শাসন কৰে প্ৰজাৰ বিভিন্ন স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ৰজাই শাসন কৰে কিন্তু এই ৰাজনীতি ধাৰণাটি বৰ্তমান প্ৰায় সম্পূৰ্ণৰূপে ৰূপান্তৰিত হোৱা দেখা পোৱা গৈছে দেখা পোৱা যায় কিয়নো আজিকালি যিকোনো বিষয়ক লৈ ৰাজনীতি কৰা দেখা পোৱা যায় ভাল বেয়া সকলো বিষয়কে ৰাজনীতিৰ লগত জড়িত কৰি দিয়া হয় আৰু এটা আমোদজনক কথা হ'ল এই ৰাজনীতিৰ লগতে জড়িত দল পৰিবৰ্তন দল পৰিবৰ্তনটো বৰ্তমান সময়ত খুবেই এটি আমোদজনক বিষয় যি দলে চৰকাৰত থাকে বা চৰকাৰ গঠন কৰে বেলেগ দলসমূহৰ পৰা সেই দলসমূহলৈ অৰ্থাৎ চৰকাৰ গঠন কৰা দলসমূহলৈ ৰাজনৈতিক নেতাসমূহ ধাৱমান হোৱা দেখা যায় বা গতি কৰা দেখা পোৱা যায় তেওঁলোকে নিজ স্বাৰ্থৰ কাৰণে সোনকালে দল সলনি কৰিব পাৰে কিন্তু ৰাজনীতিৰ অৰ্থই হৈছে ৰাইজৰ সেৱা কৰা য'ত ৰাইজৰ সেৱা কৰিব লাগে তাত ৰাইজৰ সেৱাৰ পৰিৱৰ্তে নিজৰ কেনেকৈ স্বাৰ্থ সিদ্ধি হয় তাৰ ক্ষেত্ৰতহে বেছি মনোযোগ দিয়ে সেয়েহে ৰাজনীতি এটি আমোদজনক বিষয় হিচাপে পৰিগণিত হৈছে বৰ্তমান সমাজত